হেল্ল' এইখন ইস্ত্ৰী চিস্ত্ৰী নিয়া দোকানেই নহয় জানো অঁ ইস্ত্ৰী এটা লাগে মোক এই যিকোনো এটা হ'লেই হ'ব দাম কিমান বাৰু অঁ মই কাইলৈ গৈ আছো বাৰু অঁ অঁ হ'ব তেনে কাইলৈহে মই যাম তাৰ মানে চাইচিতি লৈ আহিমগৈ এই হেজাৰ বাৰশমানত পোৱা এটা অঁ